অনলাইন ডাবৰ ফাৰ্মাচী হয়নে অঁ মই এই আপোনালোকৰ তাৰ দৰৱ ক্ৰয় কৰিছিলোঁ দৰৱখিনি খাই অকণমান ভাল পাইছোঁ গতিকে আকৌ অৰ্ডাৰ দিছোঁ কাহানিকৈ দৰৱখিনি পাম মই তাক চাব জনা নাই সেই গতিকে আপোনালোকে দৰৱখিনিক'ত পাইছেহি চাই দিব বুলি অনুৰোধ কৰিলোঁ যিহেতু মই মানে বিষালী মানুহ সেইবাবে যেনি তেনি যাব নোৱাৰোঁ আপোনালোকে কেতিয়া ডেলিভাৰী দিব আৰু কাহানিকৈ মই পাম সেইটোৱে চাই দিলে টকা পইচাৰ কথা এটা আছে নহয় দিয়কচোন সেই টকা পইচাখিনি মই যোগাৰ কৰি আকৌ কাৰোবাক দি পঠাই দৰৱখিনিক আনিব লাগিব গতিকে এই দৰৱখিনি অতি সোনকালে মোক যোগান ধৰিব বুলি আশা কৰি অনুৰোধ জনালোঁ